অঁ চাৰ কওক অঁ চাৰ এই এইকণলৈ আহিছিলোঁ হেলমেটটো মানে ঘৰতে থৈ আহিলোঁ হয় চাৰ হয় মানে চাৰ এতিয়ালৈকে বনোৱা হোৱা নাই পলিউচন চাৰ পলিউচন আছে বাৰু ঘৰতে আছে মানে ঘপহকতে এই দোকানলে আহিব কাৰণে ওলাই আহিলোঁ অঁ চাৰ চাৰ মানে এইকণলে অলপ ওচৰতে চাৰ গৈ পেলাই ঘপহকতে মানে চাৰ সোঁতৰ

চাৰ উজ্জ্বল কলিতা চাৰ প্ৰদীপ কলিতা চাৰ এইকণতে ওচৰতে মাজগাঁও আঠগাঁও চুবুৰীত চাৰ টাইমটো মানে চাৰ নোৱাৰিম নেকি বেলেগ মানে চাৰ এইকণ অলপ ওচৰলে আহিছিলোঁ ঘপহকতে অঁ চাৰ কি কৈছে চাৰ সেইবিলাক চব ঠিকে আছে চাৰ দেউতাৰে মানে বাইকখন অলপ উলিয়াই আনিছিলোঁ চাৰ দোকানলে যাবৰ কাৰণে

চাৰ এইবাৰ এৰি দিয়ক আৰু এইবাৰ এৰি দিয়ক আৰু নেক্সট টাইম এনেকুৱা ভুল নকৰো চাৰ ফাইনটো মইতো দিব নোৱাৰিম দেউতাৰ লগত কন্টেক কৰিব লাগিব যোগাযোগ কৰিব লাগিব চাৰ মোৰ তাতটো বৰ্তমান নায়েই